আমাৰ অঞ্চলটোৰ বাসিন্দাসকলে দৃঢ়ভাৱে বিশ্বাস কৰা কিছুমান অন্ধবিশ্বাস হ'ল যে ৰাতিপুৱা শুই উঠি যদি চোতালত এটা শালিকা দেখে তেতিয়া দিনটোৰ আৰম্ভণি শুভ নহয় বুলি ভবা হয় যদি দুটা দেখে তেতিয়া শুভ হয় বুলি ভবা হয় কিন্তু সেয়া সত্য় নহয় কেতিয়াবা নদীক সন্তুষ্ট কৰিবলৈ পূজা কৰা হয় কেতিয়াবা আকৌ বেমাৰ আজাৰ খেদিবৰ বাবেও কাঁহী বাতি বজোৱা হয় ঠিক তেনেদৰে যদি কেতিয়াবা যাত্ৰাৰ সময়ত পিছফালৰ পৰা কোনোবাই চিঞৰে বা কোনোবাই যদি মাতে তেতিয়া যাত্ৰা শুভ নহয় বুলি ভবা হয় সেইটো এটা অন্ধবিশ্বাস গাড়ী এখন চলাই যাওঁতে যদি বা বাইক এখন চলাই যাওঁতে যদি মেকুৰী এটা পাৰ হৈ যায় সন্মুখেৰে তেতিয়া গাড়ীৰ ষ্টাৰ্ট বন্ধ কৰি দিয়া হয় আৰু গাড়ীখন পিছলৈ দি আকৌ আগলৈ লৈ যোৱা হয় সময়ৰ গতিত কিছুমান অন্ধবিশ্বাস কমিছে যদিও এতিয়ালৈ অন্ত পৰা নাই মহিলাৰ মাহেকীয়া সময়খিনিত অপবিত্ৰ বুলি গণ্য় কৰি আঁতৰাই ৰখা দেখা যায় কিন্তু স্বাভাৱিক প্ৰক্ৰিয়াৰ সময়ছোৱাত প্ৰকৃততে চাফ চিকুণ হৈ থাকি কিছু জিৰণী লোৱাৰহে প্ৰয়োজন উচ্চশিক্ষিত ব্য়ক্তিকো বিজ্ঞান মনস্কতাৰ অভাৱৰ বাবেই এই সময়ছোৱাত ৰান্ধনীঘৰৰ পৰা আঁতৰি থকা দেখা যায় একেদৰে ঠিক তেনেদৰে সমাজত বিধৱা মহিলা এগৰাকীৰ ক্ষেত্ৰত যিমান বাধা নিষেধ দেখা যায় কিন্তু পত্নীহাৰা পুৰুষজনৰ ক্ষেত্ৰত তেনে হোৱা দেখা নাযায় সমাজত সৃষ্টি হোৱা বিভিন্ন অযুক্তিকৰ ধাৰণাবোৰৰ ভিতৰত অন্য়তম হ'ল ডাইনী বিশ্ৱাস সাধাৰণতে ডাইনী বুলি অভিযুক্ত প্ৰায় মহিলাই মহিলাই বলবৎ হ'বলগীয়া হয় কেতিয়াবাহে তেওঁলোকৰ লগত সম্বন্ধিত পুৰুষৰ নাম সাঙুৰ খাই পৰে